মই এজনী গাঁৱলীয়া সাধাৰণ ছোৱালী মোৰ প্ৰাথমিক শিক্ষা গাঁৱৰে বিদ্যালয়ত আৰম্ভ হৈছিল আৰু লাহে লাহে মই অলপ আঁতৰত গৈ পঢ়া শুনা কৰিছিলোঁ বি এ পাছ কৰি বৰ্তমান এতিয়া ঘৰতেই আছোঁ মই ফল মুল খাই ভাল পাওঁ সাধুকথা বিভিন্ন ধৰণৰ উপন্যাস আজৰি সময়ত মনোৰঞ্জনৰ বিভিন্ন উৎস যেনে চিৰিয়েল ইউটিউবত কিবা ভিডিঅ' আদি চাই ভাল পাওঁ পঢ়া শুনাৰ লগতে মই বিভিন্ন কাম কৰি ভাল পাওঁ ওচৰৰে কণ কণ মইনা মাইনীহঁতক মই আজৰি সময়ত পঢ়াই দিওঁ সিহঁতৰো যাতে লাভ হয় আৰু মইয়ো বিভিন্ন পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিব পাৰোঁ আজৰি সময়বোৰ মই মায়ে তাঁত লগাই থয় আৰু মাৰ এই তাঁত লগোৱা কামত ময়ো সহায় কৰি দিওঁ মায়ে চাদৰ মেখেলা গামোচা ৰুমাল আদি লগায় মই সেইবোৰ বৈ মাক সহায় কৰি দিওঁ আৰু নিজৰ মতে মই থাকি মই ভাল পাওঁ ওচৰতে এখন নদী আছে সেই নদীৰ বিভিন্ন ধৰণৰ চৰাই চিৰিকতি আছে এইবোৰ চাই মই ভাল পাওঁ ওচৰৰ ভণ্টিকেইজনীমানৰ সৈতে মই নদীৰ পাৰত সদায় খোজ কাঢ়ো আৰু নিৰ্মল বতাহ লওঁ বন্ধু বান্ধৱীৰ সৈতে ফল মূল বিভিন্ন ধৰণৰ ফল মুলৰ জুতি লওঁ লগতে মই বিভিন্ন ধৰণৰ কাম কৰিও ভাল পাওঁ ঘৰৰ প্ৰতিটো কাম মাৰ লগত মই হাত উজান দিওঁ দেউতাৰ কৃষি ক্ষেত্ৰতো মই সহায় কৰি দিওঁ যেনে আলু ৰোৱা কচু ৰোৱা আদি বিভিন্ন কামত মই সহায় কৰি দিওঁ ওচৰৰ মইনা মাইনীহঁতক পঢ়াই মই নিজেও যাতে ভৱিষ্যতলৈ কিবা এটা কৰিব পাৰোঁ তাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈও সিহঁতক অলপ পঢ়াই মেলি দিওঁ লগতে কিবা এটা নোৱাৰিলে মই সিহঁতক সহায় কৰি দিওঁ আৰু ঘৰৰ প্ৰতিজন সদস্যৰ লাগতে মই বিভিন্ন কামত সহায় সহযোগ আগবঢ়াও